ঐ ঐ বন্ধু শুননা অঁ কালি মই এডাল হেডফোন ল'লোঁ মানে ব্লুটুথে ল'লোঁ দামী নহয় বাৰু সস্তীয়া এই ঘৰ ৰুমৰপৰা ঘৰলৈ আহোঁতে লৈ আহিলোঁ আৰু এনেকুৱা এনেকুৱা মানে প্ৰথম দিওঁতে যি যাচি যাচি দিলে দিয়াজনে তেতিয়া সস্তাত পাই লৈ ল'লোঁ আৰু দুশ টকাতেই ল'লে ব্লুটুথ হেডফোন আৰু দুশ টকাত পালেইতো হেৰি লৈ ল'লোঁ আৰু মই ভালেই হ'ব চাগে বুলি মানুহজনে যিমানহে ভালকৈ কৈছিলে পিছত যেতিয়া হেডফোনডাল মই লগাই চাইছোঁ ঘৰত আহি পেলাই প্ৰথমটো ভালে দেখালে বাৰু তাত লওঁতেও মই চেক কৰি চাইছিলোঁ তাতটো ঠিকেই আছিলে ভালেই লাগিলে পিছত এতিয়া পাছত আহোঁতে শুনি শুনি আহিলোঁ বাৰু ঘৰত পাই গ'লোঁ ইমান ডিষ্টাৰ্ব দিছে মানে মাতটো কিবা খুৰ খুৰ খাৰ খাৰকৈ আহে ভালদৰে বুজি নেপাওঁ হেডফোনডালৰ বেচটোতো নাই বুলিয়েই ক'ব পাৰি বাৰু বেচটোৰ কাৰণে বাৰু মই দুশ টকাত দিছে এনেকুৱাই হ'ব বুলি লৈ ল'লোঁ তই যে ল'লে কেতিয়াবা এনেকুৱা যে নল'বি আৰু ল'লে ভালেই ল'বি যদি ব্লুটুথ লওঁ ল'ব পাৰ বট নইজ এইবিলাক এই যি তি কোম্পানীৰ লৈ লাভ নাই এইবোৰ নাম নথকা কোম্পানী জাতেকৈয়ে বেয়া মই নলওঁ বুলিয়ে আছিলোঁ আকৌ এনেও হেডফোন ল'লে অলপ কাণটো কাণখন বিষায়ে মোৰ এনেও সেইবিলাক ভাল নহয়ে কাণ তেজ চেজ ওলাই আহে কেতিয়াবা বিষতে সৰু ল'ৰাকতো এইবিলাক হেডফোনবিলাক দিবই নালাগে যি কি নহওক মই তোক কৈছোঁ তই যে এনেকুৱা বেয়া হেডফোন যে নল'বি তই এনেও লং লং কৈয়ে আছিলি এই এই ৰাস্তাই চাস্তাই বেচি বেচি ফুৰা কেইটাৰপৰাতো নল'বিয়েই সেইকেইটাই তোক ৰাম ঠগিব পাৰে মানুহক ভাল ভাল গৈ দাদা দাদা গৈ আহিব আৰু দি থৈ যাবহি হেডফোনডাল সস্তাত পাই তইতো তইতো মানে আৰু যিদিনাখনি লৈয়ে লয় বাৰু ভাল বস্তু বুলি কোনেনো জানে এনেকৈ ঠগ বাজ কৰিব বুলি মই কৈছোঁ তই নল'বিয়ে আৰু সেইবিলাকৰপৰা ল'লে ভাল ষ্টৰত গৈ ল'বি ল'ব পাৰ ব'ট সেইবিলাক ভাল আছে অঁ তয়ো লৈছিলি নেকি এডাল তই কেইদিনমান আগত এডাল লৈছিলি যে সেইডালোঁ তই পেলালিয়ে চাগে সেনেকুৱা কাৰোবাৰপৰাই লোৱা বেয়াই হ'ল ন অঁ বেয়া হ'ল ন মোৰ এইডাল যে মই কালি লোৱাডাল সেইডাল কথা পাতিবই নোৱাৰি মানে মোবাইলটো অলপ দূৰত হ'লেই ডিছকানেক্টেই হৈ যায় এনেইতো অৰিজিনেল হ'লেতো বহুত দূৰলৈকে কানেকশ্যনটো থাকে নল'বি নল'বি তই এনেকৈ নল'বি ল'লে আকৌ ল'লে যদি ভালেই ল'বি ময়ো এইডাল পেলাবই লাগিব চাগে ইমান বেয়া বস্তু এটা লৈ পালোঁ আকৌ নতুন এডাল ল'ব লাগিব এই এইডাল হেৰি কোম্পানীৰ কি হৈছিলে জানো কিবা ফিলা নে কি হৈছিলে ইমান বেয়া এই কোম্পানীটো যে মই আৰু নলওঁ আৰু দেই সেই মানুহজনকো ক'বহে লাগিব আৰু পইচাই ঘূৰাই দে বুলি ইমান বেয়া হেডফোন এডাল দি থৈ গ'ল ঠিক আছে তেনেহ'লে মই যাওঁ এতিয়া দেই